হেল্ল' কোনে কৈছা অঁ হয় হয় তুমি কোনে ক'লা অঁ চতিয়াৰ পৰা অঞ্জনা বৰাই কৈছা ক'ৰ পৰা ক'লা চতিয়াৰ পৰা ন অঁ কোৱাচোন কোৱা হয় নেকি ধন্যবাদ ধন্যবাদ আৰু ভালে আছা অঁ চাই থাকিবা চাই থাকিবা অঁ ধন্যবাদ দেই আৰু কোৱাচোন হয় নেকি থেংক ইউ দেই বহুত থেংক ইউ চাই থাকিবা আৰু কোৱাচোন কোন জেগালৈ অঁ অঁ কেতিয়ালৈ বা অঁ অঁ ঠিক অঁ হয় নেকি ঠিক আছে বাৰু মই তোমাক জনাম দেই ফোন মাৰি পেলাই হেৰি যে মোৰো বহুত জেগাত প্ৰগ্ৰেম থাকে তেনেকৈ মই ইমান মিলাব নোৱাৰোঁ অথাপিও অহা মাহৰ কেই তাৰিখে ক'লা হয় মাৰ্চৰ সাত তাৰিখে ন ঠিক আছে মই মিলাম কিবা কৰি মই জনাম দেই অঁ ইমান মানে ময়ো মানুহ দুনুহ চি মানে আৰু মিলাই চাই ল'ব লাগিব দিয়াচোন মই তোমাক ক'ম দিয়া কাৰণ মইতো এতিয়াই কৈ দিব নোৱাৰোঁ মানুহ যিহেতু আছে হয়নে মোৰো অ'ওনাৰ আছে মই সিহঁতক সুধি ল'ব লাগিব হয়নে নহয় সেইকাৰণে অঁ অঁ হয় নেকি ঠিক আছে তোমালোকে সহায় সহযোগ কৰিবা আৰু হয়নে নহয় তোমালোকৰ মাজতে যিহেতু আমি কৰিম সেইকাৰণে সহায় সহযোগ কৰিবা ভাল লাগিব দিয়া ঠিক আছে ঠিক আছে দিয়া